হেল্ল' হেল্ল' অঁ হয় এই বৰুৱা ৰেষ্টুৰেন্ট নহয় জানো এইখন অঁ হয় ঠিকেই এই মই আপোনালোকক যে এই ম'মৰ বিষয়ে অৰ্ডাৰ দিছিলোঁ অঁ অঁ হয় হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ তিনিভাগ যে পেকেট কৰি মই অৰ্ডাৰটো দিছিলোঁ পেকেটটো আহিছিলে যে অঁ অঁ আপোনাৰ ডেলিভাৰি বয়জনে কিন্তু বৰ ধুনীয়াকৈ দিলেহি দেই সেইটো মই মানিছো অঁ অঁ অঁ অঁ অঁ অঁ ধুনীয়াকৈ দিয়াৰ বিষয়ে বা আপুনি বয়জনক মোৰ ফালৰপৰা এটা ধন্যবাদ দিব জনাব মই দিছোঁ বুলি ক'ব তেতিয়াহে তেওঁ অলপ উচ্ছাসটো বাঢ়িব হয় হয় মোৰ ফালৰপৰা থেংকছ অঁ অঁ অঁ নাই নাই আপোনালোকৰ বস্তুৰ গুণগত মানদণ্ডৰ ফালৰপৰা যথেষ্ট উন্নত সেইটো মই ক'বলগীয়া তথাপিও কিন্তু এই যে ভেজ ম'ম'টো আপোনালোকে দিছিলে তাত অকণমাণ নিমখৰ পৰিমাণটো বেছি যেন মোৰ অনুমান হ'ল অঁ যিহেতু আমি নিমখ অকণমান কম খাওঁ সেয়েহে অঁ অঁ অঁ হয় হয় তথাপিতো বেয়া লগা নাই বাৰু দিয়কচোন অঁ বাৰু বাৰু ঠিক আছে মই আপোনাৰ ইয়াৰ বিলটো মই অনলাইনতে পেমেন্ট কৰি দিম হ'ব ঠিক আছে ধন্যবাদ